হেল্ল' মই অনামিকাই কৈছিলোঁ হয় আপোনালোকৰ দোকানৰ পৰা পোন্ধৰ দিনমানৰ আগতে যে এটা মোবাইল আনিছিলোঁ সেই মোবাইলটোৰ ছাৰ্ভিচিং ইমানেই ভাল পাইছোঁ তাৰমানে সেইটো কাৰণে আপোনাক মই ধন্যবাদ এটা দিম বুলি ফোন কৰিলোঁ আপোনাল সঁচাকৈ ভাল আকৌ দেই মোবাইলৰ মানে পিকচাৰ কুৱালিটি বেটেৰী বেক আপ বহুত ভাল পাইছোঁ বহুত ভাল পাইছোঁ মই বহুত ধুনীয়া বহুত ধুনীয়া আও ছাউণ্ড তাউণ্ডবোৰ বহুত ভাল পাইছোঁ অঁ ব্যৱহাৰ মই বহুত ভল পাইছোঁ মোবাইলটোৰ মোবাইলটোৰ ব্যৱহাৰ মোৰ বহুত ভাল লাগিছে মই পিছত আপোনালোকৰ তাত আকৌ কিবা বস্তু মোৰ প্ৰয়োজন হ'লে মই আপোনালোকৰ তাৰ পৰাই আনিমগৈ মানে মোৰ বহুত ভাল লাগিলে